মই ৰান্ধিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ বুলি ক'বলৈ হ'লে ৰন্ধাৰ অভিজ্ঞতা আচলতে মই ক্লাছ ফোৰ মানৰ পৰা আছে বিশেষকৈ মই গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা আৰু মা পথাৰলৈ যায় খেতি কৰিবলৈ সেই সময়ত ঘৰত অকলেই থাকিব লাগে আৰু কেতিয়াবা নিজেই ভাত বনাই খাবলগীয়া হয় প্ৰথম যিদিনাখন মই নিজেই ভাত বনাই খাইছিলোঁ সেইদিনা সেই কাহিনীটো মই ক'বলৈ ওলাইছোঁ মা মা ঘৰত নাছিল মা পথাৰলৈ গৈছিল মোৰ বহুত ভোক লাগিছিল কিন্তু মই তাৰ আগতে ভাত বনাই পোৱা নাই বিশেষকৈ আমি সেই সময়ত আমাৰ গেছৰ ব্যৱস্থা নাছিল আমি সাধাৰণতে জুইতে ভাত বনাইছিলোঁ জুই কুৰা জ্বলাওঁতে মোৰ বহুত সময় লাগিছিল কাৰণ মই জুই তেনেকৈ জ্বলাই পোৱা নাছিলোঁ যদিও জ্বলাইছিলোঁ আগতে মা বা দেউতা থাকে মই সেইদিনা সেইদিনা জুই জ্বলাওঁতেও মোৰ প্ৰথম জুই জ্বলাওঁতে মোৰ হাত সেইদিনাখন হাত পুৰিছিল তাৰপাছত মই জুইকুৰা যেনে তেনে জ্বলাই ভাত বনাবৰ কাৰণে চাউল যিমানখিনি ল'ব লাগিছিল তাতকৈ মই বেছি চাউল লৈছিলোঁ যি কি নহওক চাউলখিনি মই ধুই আনিলোঁ আনি আমি সেইটো সময়ত আমাৰ আমি জুইত আচলতে চচত ভাত বনাওঁ চচত পানীটো কিমান পৰিমাণৰ দিব লাগে সেইয়া অভিজ্ঞতা অৱশ্যে নাছিল বা মা মায়ে ভাত বনাওঁতেও আমি চোৱা নাছিলোঁ তথাপিও পানী চাউলতকৈ পানীৰ পৰিমাণটো মোৰ কম হৈছিল আৰু যি কি নহওক মই পানীখিনি গৰম কৰি চাউলখিনি চচত দিয়াৰ পাছত ঢাকোনটো মাৰি মই খেলিবলৈ বাহিৰলৈ গুছি গ'লো ওলাই মই যে ভাত যে বনাই আছিলোঁ সেই কথাও মই পাহৰি গ'লোঁ বহুত সময় খেলি আহি দেখিছোঁ যে জুইকুৰা অলৰেডি নুমাই থাকিলে চচৰ ঢাকোনটো দাঙি চাইছোঁ ভাত ভালদৰে সিজা নাই টান টান হৈ আছে কাৰণ পানী কমি গৈছিল আৰু ভাতখিনি লৰাই তলত দেখিছোঁ যে অলৰেডি ভাতখিনি তলৰ ভাতখিনি জ্বলি ক'লা হৈ ছাই হৈছিল সেইয়াই মোৰ প্ৰথম অভিজ্ঞতা প্ৰথম ভাত বনোৱা তাৰপাছত মই এদিন কি কয় এখন আঞ্জা বনাবলৈ লৈছিলোঁ আঞ্জা বনাওঁতে মই আচলতে তেল আগত দিয়ে নে পানী আগত দিয়ে চব্জি আগত দিয়ে সেই কথাষাৰ মোৰ মা ইমান জ্ঞাত নাছিল মই মাক বনোৱা দেখিছিলোঁ দাইল প্ৰথমতে পানী দি মায়ে দাইলখিনি উতলাই লৈছিল মইয়ো ঠিক তেনেকৈয়ে কেৰাহিত পানী দি পানীৰ পৰিমাণ কিমান আছিল সেইটোও মই নেজানো মুঠতে পানী দিব লাগে দিছোঁ আৰু অলপ দাইল ধুই তাতে দি কি কয় ঢাকোনটো মাৰি থৈ দিছোঁ তাত নিমখ আৰু হালধি যে দিব লাগে সেইয়াও মোৰ মানে জ্ঞাত নহয় বহুত সময় পাছত আহি ঢাকোনখন দাঙি চাইছোঁ যে দাইলখিনি নিসিজাকৈ থকা নাই সিজি আছে কিন্তু তাত হালধিৰ কোনো কালাৰ নাই আৰু নিমখৰ সোৱাদ নাছিল কাৰণ মই তাত একো দিয়া নাছিলোঁ অকণমান বাতি এটাত লৈ খাই চোৱাত গম পালোঁ যে তাৰ একো সা সোৱাদ নাই তেতিয়াহে গম পাইছোঁ যে তাত নিমখ দিব লাগিব নিমখ দিয়াৰ পাছত মই লগতে হালধি দি দিলোঁ হালধি দিয়াত দিয়াত মোৰ এনেকুৱা হ'ল নিমখ আৰু হালধিৰ দুয়োটাৰে পৰিমাণ বেছি হ'ল আৰু মুখত দিব নোৱাৰাকৈ নিমখৰ পৰিমাণ আৰু অৱশেষত সেয়া আঞ্জাখিনি কিন্তু খোৱা নহ'লে

তাৰপাছত এদিন প্ৰথম মাংস বনোৱাৰ মই অভিজ্ঞতা কৈছোঁ মাংস বনাওঁতে কিন্তু সেই মাংসখিনি মোৰ সিজা নাছিলে মাংসখিনি বনোৱাৰ সময়ত মই ঠিকেই দিছিলোঁ তেল পিঁয়াজ আদা নহৰু গোটেইখিনি কাটি মই লগতে তেলত দি বনাইছিলোঁ মাংসখিনিও ভালকৈ ধুই মেলি লৈছিলোঁ কিন্তু মাংসত মই ইমানেই আলু দিছিলোঁ যে মাংসতকৈ আলুৰ পৰিমাণ বেছি আছিলে তথাপিও মই বনাবলৈ চেষ্টা কৰিছিলোঁ বনা বনাইছিলো কিন্তু কি কয় আলুখিনি সিজিলে কিন্তু মোৰ মাংসখিনি বৰ ভালকৈ সিজা নাছিল আৰু ইমান সুস্বাদু হোৱা নাছিলে এইয়াই মোৰ কি কয় খাদ্য ৰন্ধাৰ প্ৰথম অভিজ্ঞতা তাৰপাছত মই লাহে লাহে কি কয় মাৰ পৰা শিকি ভাল দৰে বনাবলৈ শিকিলোঁ বৰ্তমান মই মাংস আৰু বাকী যি দালিৰ আঞ্জা হওক ভালদৰে বনাওঁ বা নিমখ বা হালধিৰ পৰিমাণ বৰ্তমান বেছি হোৱা নাই